মোৰ অসীমত যাৰ হেৰাল কিতাপখন পঢ়ি খুবেই ভাল লাগিল বহুতেই কিতাপ পঢ়িছোঁ তাৰে মাজৰ সেইখন মোৰ খুব প্ৰিয় কাৰণ কিতাপখন নত ছয়শ বছৰ পূৰ্বজন্মৰ যি কাহিনী উপস্থাপন কৰা হৈছে সেইখিনি খুবেই মনোমোহা আৰু নাটক হিচাবেও নাটক হিচাবেও কিতাপখন প্ৰকাশ পাইছে আৰু আৰু কিতাপখনৰ সাৰমৰ্ম যিখিনি উপস্থাপন কৰা হৈছে সেইখিনি খুব সুন্দৰ কিতাপখনৰ ৰজা মহাৰজাৰ কথা আলোচনা কৰা হৈছে তাৰ পিছত আপোনাৰ প্ৰাকৃতিক যিখিনি বৰ্ণনা দিয়া হৈছে সেইখিনিও খুব ধুনীয়া সেই হিচাবে কিতাপখন মোৰ বহুত ভাল লাগিলে আৰু